অঁ অঁ কোনে কৈছে হয় হয় কওকচোন হয় হয় কওকচোন হয় হয়

হয় হয় অঁ

হয় হয় অঁ ভালে ভালে অঁ মই নাটক আছে নাটক আমাৰ এতিয়া জীৱন নদীৰ ঢৌ তাৰপিছত আপোনাৰ তেনেকৈ আৰু দুখন তিনিখনমান আছে আৰু অঁ আছোঁ আছোঁ আছোঁ হয় হয় আপোনালোকে এতিয়া কে কেনেকৈ তাৰিখ দিয়ে সেইমতে আমি যোগাযোগ কৰিম আৰু আমাৰ আছে পঞ্চাছজনমান হয় হয় হয় ভাল কথা আপুনি যোগাযোগ কৰিব